হেল্ল' অঁ নমস্কাৰ ক'ৰ পৰা কৰিছিলে ফোনটো অঁ অঁ মই কথা এটা সুধিম বুলি ভাবিছিলোঁ এই ভাত বনাবলৈ ভাত মানে থলুৱা কি কি বস্তু লাগিব বাৰু আপোনাৰ ভাল নহ্ অঁ অঁ ভালেই ভালেই মোৰ ঘৰ এই গুৱাহাটী গুৱাহাটীৰ পানীপুৰ ক'লেও বেয়া নহয় আৰু অঁ মোক আদা দছ কেজি আৰু ধনীয়া বিছ কেজিমান লাগিছিলে আপোনাৰ তালৈ গ'লে পামনেে

পইচা কিমানকৈ লৈছে অঁ কেতিয়া যাম কেতিয়া যাম মই আনিবলৈ অঁ পৰহালৈ মানে নহ্ খেতিটো ভালেই হৈছে নহয়

কিবা এটা সৰহকৈ ল'লে হলচেল ৰেটত পামেই চাগে অঁ আপুনি এই খেতিটো কৰোতে হাল বাওঁতে গৰু হাল লগাইছিলে নে ট্ৰেক্টৰ হাল লগাইছিলে অঁ গৰু ঘৰৰেনে গৰু ঘৰৰেনে

কেই বিঘামান খেতি কৰা হৈছিল অঁ এনেই আপোনাৰ কিমান খৰচ হ'ল গোটেই খেতিটোত আপুনি খেতিটো কৰি কিমানমান লাভ পইচা পাইছে এতিয়ালৈকে অঁ প্ৰথম কৰিছেনে এইবাৰ

মই নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ এনেই আপুনি কিবা উদাহৰণ এটা দিব পাৰিবনি ধৰি লওক কেনেকৈ কেনেকৈ কৰিব লাগিব কওকচোন অঁ

অঁ সেই অঁ সেই মই আনিবলৈ যোৱাটো মোকে পৰহালৈ দুদিন নহ্ দুদিনৰ পিছত মাতিছে নহ্

অঁ আপোনাৰ ঘৰত এতিয়া কোন কেনেকৈ আছে

অঁ এতিয়া আপুনি এইবিলাক এতিয়া আপুনি এইবিলাক কৰিয়ে পঢ়াই আছে নহ্ অঁ হাঁহ কুকুৰা পৰাও অকণমান লাভৱান হৈছে চাগে

এতিয়া খে লাভৱান লাভৱান ম খেতিটোতো লা অলপ পাইছেতো

এতিয়া বিকাশ হৈছেনে আদা নহৰুবিলাক

হেৰি এইটো কি বুলি কয় হ'ব তেনেহ'লে ৰাখিছোঁ মই এইকেইদিনতে যাম আৰু নে কি

অঁ হ'ব হ'ব তেনেহ'লে ধন্যবাদ দেই